হেল্লো মই জুহি বাইলুঙে কৈছোঁ তিনিচুকীয়াৰ বৰদলৈ নগৰৰ পৰা কাইলৈ মোক পুৱা দহ বজাত পোৱাকৈ এখন কেব দৰকাৰ হৈছিলে লাগিছিল মোৰ লগত আৰু তিনিজন মেম যাব মেম সদস্য মা দেউতা মই যাম ভাইটি যাব যদি আপুনি কিবা অসুবিধা পায় মোক জনাব মোৰ এড্ৰেছটো লৈ লওক মানে মই য'ত ৰৈ থাকিম মানে কালি বৰদলৈ নগৰ স্কুলৰ ওচৰতে ৰৈ থাকিম মই আপুনি আহিব যিমান পাৰে সোনকালে আহিব পাৰিলে মোৰ দহ বজাৰ পৰা এঘাৰ বজাৰ ভিতৰত আহিব মানে মোৰ এঘাৰ বজাত কি বুলি কয় ডিব্ৰুগড় এয়াৰপোৰ্টলৈ যাব লাগে মানে আপোনাক এয়াৰপোৰ্ট যাবলৈ মই বিচাৰিছোঁ আপুনি আহিব যিমান পাৰে সোনকালে আহিব কিবা অসুবিধা পালে মোক জনাব আপুনি ফোন কৰি আগতীয়াকৈ জনাব ঠিক আছে থ্যেংক ইউ